কৃষকৰ আত্মহত্যাৰ পৰা হাত সাৰিবলৈ যদি কিবা হেল্পলাইন আছে মই সেইটোৰ বাবে সেইটোৰ বিষয়ে অৱগত নহয় আমাৰ অঞ্চলতো তেনেকুৱা ধৰণৰ একো কাউঞ্চিলিং চেণ্টাৰ নাই কৃষকসকলৰ পৰিয়ালৰ বাবে ই বহুত বেছি কষ্টকৰ কাৰণ তেওঁলোকৰ ঘৰত উপাৰ্জন কৰা উপাৰ্জন কৰা যিগৰাকী ব্যক্তি তেওঁ যদিহে কৃষক হয় তেতিয়া তেওঁলোকৰ ঘৰত উপাৰ্জন কৰা ব্যক্তিৰ অভাৱ হ'ব তেওঁলোকৰ ঘৰত অভাৱ বাঢ়ি যাব তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী বহুত কষ্টকৰ হ'ব